ব্যৱসায় কৰিবৰ বাবে প্ৰধানকৈ আমাক টকা পইচা লাগিব টকাৰ প্ৰয়োজন প্ৰথমতে আমি ফাইনেন্স কোম্পানীৰপৰা দুই লাখ টকা ল'লোঁ তেতিয়াহে আমাৰ বিজনেছটো ষ্টাৰ্ট দিব পাৰিম দুই লাখ লৈ আমাৰ এতিয়া ব্ৰইলাৰ ঘৰটো এক লাখ খৰচ কৰি বাঁহ ধৰক টিং এনেকৈ কৰি এক লাখত খৰচ হ'ল বাকী এক লাখটো আমি ধৰক পোৱালি আৰু দানা পানী এনেকৈ লৈ হেৰি ব্ৰইলাৰ ফাৰ্মখন ইষ্টাৰ্ট দিলোঁ ইষ্টাৰ্ট দি প্ৰথমে আমি পোৱালি আনিলোঁ পোৱালি আনি এতিয়া ধৰক পোৱালিতে তেওঁলোকক ব্ৰইলাৰ পোৱালিবিলাক বহুত যোগান ধৰিব লাগিব প্ৰথমতে তিনিটা বনাই তম্বু তৰি তেওঁলোকক প্ৰটেক্যন দিব লাগিব দ্বিতীয়তে প্ৰটেকশ্যন দি তেওঁলোকৰ দ্বিতীয়তে আকৌ তেওঁলোকৰ ঠাণ্ডাৰ ছিজনত গৰম পাবৰ কাৰণে শীত দিব লাগিব শীত দিয়াৰ পাছত পাছত তেওঁলোকৰ ধৰক এনেকৈ কৰি ধৰক সাত দিন দহদিন হ'ল এনেকৈ কৰি তেওঁলোকক আকৌ তিনিটাৰ পাৰ্টিচ্যনৰ পাছত আকৌ চাৰিটাৰ পাৰ্টিশ্যন কৰিলোঁ বহলাই দিলোঁ আৰু এনেকৈ বহলাই কৰি তেওঁলোকক যিমান চাফ চিকুণ কৰি তেওঁলোকক ৰাখিব পাৰে আৰু সময় মতে দানা পানী দিব পাৰিব লাগে সময় মতে খোৱা যোগান ধৰিব লাগিব সময় মতে এতিয়া ধৰক এটা বেমাৰ হ'ল ধৰক ডাইৰিয়া ফৰ্ম হ'ল ধৰক কাঁহ এনেকৈ চৰ্দি এনেকৈ লাগে তেওঁলোকক এতিয়া আমি ধৰক বেলেগ মেডিচন নোখোৱায়ও ঘৰতে কিছুমান মেডিচন ব্যৱহাৰ কৰি তেওঁলোকক খুৱাই এই বেমাৰ সমস্যা আমি হাত সাৰিব পাৰোঁ সমস্যাৰপৰা এনেকৈ কৰি ধৰক এতিয়া ধৰক দহ বিছদিন হ'ল এনেকৈ আকৌ পাৰদিশ্যন বহল কৰি তেওঁলোকক আৰু আৰু এটা কথা তেওঁলোকক যিমান আমি চাফ চিকুণকৈ ৰাখি তেওঁলোকক সময় মতে যোগান ধৰাব পাৰোঁ খোৱা বোৱা কৰাব পাৰোঁ সিমানেই তেওঁলোক সবল হ'ব সবল হোৱাৰ লগে লগে তেওঁলোক ডাঙৰ হৈ আহিব ডাঙৰ হোৱাৰ পাছত তেওঁলোক এতিয়া ধৰক ত্ৰিছ দিন হ'ল ত্ৰিছ দিনৰ পাছত তেওঁলোক ক্ৰমান্বয়ে ডাঙৰ সবল হ'বলৈ বিচাৰে বা হৈ যায় আৰু হৈ যায় সেইবাবে তেওঁলোকক আৰু সবল হ'বৰ কাৰণে সময় মতে খোৱা বোৱা পানী যোগান আৰু যিমান চাফ চিকুণকৈ তেওঁলোকক ৰখাব পাৰোঁ সিমানেই তেওঁলোক সবল হয় সবল হোৱাৰ পাছত তেওঁলোকে তেওঁলোকে এতিয়া ধৰক পঁয়ত্ৰিছ ঠাণ্ডা ছিজনত বিশেষকৈ চল্লিছ দিন পঞ্চল্লিছ দিন ৰখা হয় এনেকৈ ৰাখি তেওঁলোকক আমি বিক্ৰী কৰোঁ বিক্ৰী কৰোঁ ধৰক পাৰ কেজি ধৰক ডেৰশ টকাকৈ হ'লে মানে কিমান পইচা আমি আদায় কৰিব পাৰোঁ বহুত পইচা আমি আদায় কৰিব পাৰোঁ আকৌ সেই পইচাৰে আকৌ আমি এটাৰ পাৰ্ট কৰি আকৌ আমি ধৰক সৰু ব্ৰইলাৰ পোৱালি ৰাখিলোঁ এনেকেই ৰাখি ডাঙৰ দীঘল কৰিলোঁ যেনেকৈ ঠাণ্ডাৰ দিনত গৰম শীত দিলোঁ আৰু তেওঁ সিহঁতক যিমান আপডাল কৰিব পাৰোঁ সময় মতে খোৱা বোৱা যোগান ধৰিব পাৰোঁ সময় মতে মেডিচন দিয়াটো আৰু সময় মতে দৰব খোৱা সেনেকৈ যদি আমি সময় মতে তেওঁলোকক যোগান ধৰিব পাৰোঁ তেতিয়া তেওঁলোক বহুত সবল হয় আৰু ডাঙৰ হ'ব এনেকৈ যদি আমি কৰি গৈ থাকোঁ তেতিয়া আমি ঘৰখন চলিবলৈ আমাৰ একো সমস্যা নাথাকে বহুত আগবাঢ়িব পাৰোঁ আৰু এনেকৈয়ে যদি পইচাত পইচা পইচা যদি বিজনেছ কৰে বা ষ্টাৰ্ট দিয়ে এনেকৈ যিমান মেইনটেইন কৰিব পাৰোঁ সিমানেই আমি তাৰ ওপৰত প্ৰডাকশচনটো বাঢ়ি যাব আৰু আমি সবলো হ'ব পাৰিম আৰু কুকুৰাবিলাক সবল হৈ ডাঙৰ হৈও আমি তাৰ ওপৰত বহুত বেনিফিট আমি টকা পইচা ঘটিব পাৰোঁ বিশেষ কেনে আমাৰ সেইটোৱে টকা পইচাৰ বহুত অভাৱ টকা পইচাৰেই মেইন টকা পইচাত টকাত টকা ঢালিলেহে টকা আহিব আৰু ইয়াত বহুত মানে হেৰি মেইনটেইন কৰিব লাগিব মেইনটেইন কৰাৰ পাছত তেতিয়াহে আমি ধৰক খৰচ কৰিলেহে টকা পইচা সময়ত আহিব আমি সেনেকৈয়ে কৰি ঘৰখন বহুত আগুৱাই যাব পাৰোঁ ঘৰখনো সবল হয় আৰু আমাৰ চলিবলৈও একো অসুবিধাত আমি সন্মুখীন হ'ব লগা নহয় সেয়েহে ইয়াকে কৈ আমি সামৰিছোঁ